কিনো ক'ম লকডাউনত আপুনি কি কি বস্তু ৰান্ধিবলৈ চেষ্টা কৰিছিলে আইঔ সেইটো প্ৰশ্ন হ'লনে বাৰু হা এইটো মানে এতিয়া কি বুলি ক'ম এতিয়া মই লকডাউনৰ সময়ত কি কৰিছিলোনো পাহৰিছিলোৱে দেখোন তিনি চাৰি বছৰ হৈ গ'ল দুহেজাৰ ঊনৈছতে হৈছিল লকডাউন দুহেজাৰ ঊনৈছৰ পৰা এতিয়া চাৰি বছৰ হৈ গ'ল কি কি বনাইছিলোনো কিন্তু বহুত বস্তু বনাইছিলো মই মালপোৱা বনাব শিকিছিলো মাৰ পৰা মালপোৱা বনাইছিলো তাৰপৰা নৰসিংহৰ পকৰি বনাইছিলো দালিৰ পকৰি বনাইছিলো গাহৰি মাংস বনাবলৈ শিকিছিলো হাঁহ মাংস বনাবলৈ শিকিছিলো এইবোৰ বিভিন্ন ধৰণৰ আৰু লকডাউনৰ সময়ত মই খাই খাই মই খাই খাই মানে কি ক'ম খাই খাই মই ষাঠি কেজিৰ পৰা পয়সত্তৰ কেজি হৈ গৈছিলোঁ আৰু যদি দুবছৰমান লকডাউন হ'লহেঁতেন মইতো ফুটবল হৈ ফুলি গ'লো ফুটি থাকিলোহেঁতেনে ধমকৈ এনে গতিকে লকডাউন কি বুলি ক'ম লকডাউন ভালৰ কাৰণেও হৈছিলে বেয়াৰ কাৰণেও হৈছিলে লকডাউন হোৱাৰ কাৰণে কিন্তু পৰিৱেশটো খুব ভাল হৈ গৈছিলে কিয়নো পৰিৱেশটো মানে কেলৈ ভাল হৈছিলে কাৰণ গাড়ী মটৰ কল কাৰখানাবোৰ বন্ধ হৈ গৈছিলে তাৰপৰা যিটো ধোঁৱা হয় তাৰপৰা যিবোৰ অপদাৰ্থ নিৰ্গত হয় সেইবোৰ নাইকিয়া হৈছিলে আৰু সেইবোৰ নাইকিয়া হোৱাৰ ফলত পৰিৱেশটো নিকা হৈছিলে স্বচ্ছ হৈছিলে খুব সুন্দৰ হৈছিলে কিন্তু মানুহখিনি অসুবিধাত পৰিছিলে ইনকম ছৰ্চ নাইকিয়া হৈছিলে মানুহ যথেষ্ট মানুহে চাকৰি হেৰুৱাইছিলে এই অগ্ৰম বগ্ৰম ঢেৰ কিবাকিবি হৈছিলে গতিকে লকডাউন একপ্ৰকাৰে চাবলৈ গ'লে ভালো হয় একপ্ৰকাৰে চাবলৈ গ'লে বেয়াও হয় আৰু বহুত ইউটিউবাৰো সৃষ্টি হৈছিলে লকডাউনৰ সময়ত বহুত ইউটিউবাৰ সৃষ্টি হৈ বৰ্তমান ক্ষেত্ৰত প্ৰতিষ্ঠিতও হৈছে ইউটিউবাৰে ইউটিউবত যথেষ্ট খোৱা বস্তু দিয়ে কিবা দিয়ে কিবা দিয়ে কিবা দিয়ে ডট ডট ডট ডট ডট অসংখ্য বস্তু দিয়ে গতিকে লকডাউন বস্তুটো ভালেই হয় একপ্ৰকাৰে চাবলৈ গ'লে আকৌ এনেই নৰ্মেলি প্ৰতি বছৰে এসপ্তাহ এসপ্তাহ লকডাউন দিবই লাগে মানুহে লকডাউন দিলে ভাল এই পৰিৱেশটো খুব সুন্দৰ হৈ থাকে গতিকে

আৰুনো কি ক'ম বনোৱা মেলাৰ ক্ষেত্ৰত কিন্তু মোৰ যথেষ্ট বনোৱা হৈছিলে দেই দিনটোত চাৰিবাৰ পাঁচবাৰমান ভাতেই খোৱা হৈছিলে পায়স খাইছিলো গাহৰি মাংস খাইছিলো আৰু আপোনাৰ বইল চইল বনাই খাইছিলো মেগী বনাইছিলো ডিম বইল কৰিছিলো চাহ খাইছিলো টিভি চাইছিলো পুলিচবোৰ আহোঁতে আমি লুকাইছিলো অসংখ্য কিবাকিবি হৈছিলে লকডাউনৰ সময়ত কিন্তু খোৱা বোৱাৰ ক্ষেত্ৰত আমি সদায় প্ৰথম সদায় আগত আৰু সদায় আগত থাকিম সেইটো আৰু জনা শুনা কথা গতিকে লকডাউন আকৌ এবাৰ লাগিছিলে আমাক কাৰণ আমি লকডাউনটো হ'লে ভাল হয় কাৰণ কিন্তু যিখিনি খাটি খোৱা মানুহ দিন হাজিৰা কৰা মানুহ সেই মানুহখিনিৰ বেয়া হয় আকৌ প্ৰব্লেম হৈ যায় আমাৰ লেখিয়া মানুহ হাজিৰা কৰা মানুহবিলাকৰ কাৰণে আমি হ'লো দিন হাজিৰা কৰা মানুহ গতিকে লকডাউনটো হৈ গ'লে আমি হাজিৰা নাপাওঁ নহয় হাজিৰা নাপালে দিনটো আমাৰ লঘোন হয় সাঁচতীয়া পইচা কেইটামান আছিলে যোৱাবাৰ লকডাউনত সেইকেইটাই যেনেতেনে কষ্ট কৰি আমি চলিলো আৰু যেনেতেনে পাৰ কৰিলোঁ দিনকেইটা আৰু লকডাউনৰ সময়ত বহুতো কি বুলি ক'ম এতিয়া মই এতিয়া ল'ৰা ছোৱালী জন্ম নিদিওঁ বুলিয়েই ভাবিছিলো লকডাউনৰ সময়ত ল'ৰা ছোৱালী জন্ম হৈ গ'ল সদায় ঘৰত থাকোঁ গতিকে এইবোৰ মানে ঢেৰ কথা বুজিছে লকডাউনৰ কথাবিলাক এইবোৰ বৰ সোধা কথা নহয়

ঢেৰ কথা আছে তেনেকুৱা লকডাউন মানুহৰ গোটেই এনেই ধৰা নাছিলে লকডাউন কোনোবা এখন দেশত কৰোণা বুলি এটা ভাইৰাচ হৈছিলে ভাইৰাচটো আহিলে বিয়পিলে ভাৰতৰ লগতে সমগ্ৰ বিশ্বত বিয়পি গ'ল তাৰপিছত আমাৰ ভাৰত চৰকাৰে আমাক কিবা টীকাকৰণ কৰালে তেতিয়াৰ পৰা কমি গ'ল আৰু লাহে লাহে যি হৈছে ভালেই হৈছে ইশ্বৰে যি কৰে ভালৰ কাৰণেই কৰে সকলোৰে কাৰণে লকডাউনৰ সময়ত বহুতো শিল্পীৰ সৃষ্টি হ'ল বহুতো কবিৰ সৃষ্টি হ'ল কাৰণ ঘৰত বহি একো নকৰে কোনোবাই কবিতা লিখিবলৈ ল'লে কোনোবাই কিতাপ লিখিবলৈ ল'লে কোনোবাই কিবা কৰিবলৈ ল'লে গতিকে তেনেকুৱা কথা আৰু ধৰক বা কোনোবাই ইউটিউবত ভিডিঅ' বনাব ল'লে সেইটো খোৱাৰ ভিডিঅ' হওক বা সেয়া কোনোবাই ৰন্ধাৰ ভিডিঅ' হওক বা আন কিবা নিজৰ চোতালত বা বাৰীত কাম কৰা ভিডিঅ' হওক এইখিনি হ'ল আৰু তো কৰোণাৰ কিছুমান দুখ লগা ছবিও আছে যিসকল মানুহৰ কৰোণা হৈছিলে এইবোৰ ঘৰৰ পৰা আঁতৰি থাকিব লগীয়া হৈছিলে কোৱাৰেণ্টাইন চেণ্টাৰত সেইখিনিটো কথা আছেই গতিকে কৰোণাই যথেষ্ট মানুহক শিক্ষা দিলে কৰোণাই যথেষ্ট হেৰি কৰিলে আৰু কৰোণাই মানে ভাল শিক্ষা এটা দি গ'ল আৰু জীৱনত এইটো আকৌ এনেকুৱা এটা মহামাৰী নাহক যথেষ্ট মানুহৰ মৃত্যু হৈছে যথেষ্ট মানুহ কি বুলি ক'ম মৃত্যুমুখত পৰিছে যথেষ্টই যথেষ্ট ল'ৰা ছোৱলীয়ে মাক বাপেক কক হেৰুৱাব লগীয়া হৈছে ঘাট মাউৰা হৈছে বহুতো মাকে পুত্ৰক হেৰুৱাইছে বহুতো পুত্ৰই মাকক হেৰুৱাইছে পিতৃক হেৰুৱাইছে পিতৃয়ে পুত্ৰক হেৰুৱাইছে জীয়ৰীক হেৰুৱাইছে কৰোণাত ভাল ভাল সাহিত্যিকেও মৃত্যুবৰণ কৰিছে কৰোণাত গতিকে এইবোৰ সকলো চাই চিতি এইটো পাৰি আৰু কিনো ক'ম

বস্তু ঢেৰ ৰান্ধিছিলো কৰোণা সময়ত মুঠতে এটা কথা সদায় মনত থাকিব কৰোণা সময়ত কিন্তু খাইছিলো কৰোণা সময়ত ভালকৈ ৰান্ধিছিলো কৰোণা সময়ত ঘৰৰ পুখুৰীত মাছ ধৰিছিলো বাৰীত কাম কৰিছিলো আৰু ধৰক কোনো বিশেষ যান জলা নাছিল ইঘৰ মানুহ সিঘৰ মানুহ যোৱা নাছিল নিজৰ লগতে সকলো ব্যস্ত আছিল একদম আদিম যুগলৈ ঘূৰি যোৱা লেখিয়া লাগিছিল কোনো গাড়ী মটৰৰ শব্দ নাছিল গাড়ী মটৰৰ শব্দৰ পৰিৱৰ্তে চৰাই চিৰিকতিৰ মাত আছিল পৰিৱেশটো খুব ফৰকাল হৈছিল সুন্দৰ হৈছিল কোনো প্ৰদূষণমুক্ত হোৱাৰ নিচিনা লাগিছিল এখন নতুন পৃথিৱী জন্ম হোৱাৰ লেখীয়া লাগিছিল গতিকে কৰোণাৰ সেইখিনি ভাল দিশো আছে গতিকে কৰোণা বুলি ক'লে বুকুখন কঁপিও উঠে কেতিয়াবা বহুতো মাকে পুত্ৰক হেৰুৱাইছিল কৈছোঁৱেই আগতে তেনেকুৱা যথেষ্ট বহুত হৈছেও তেনেকুৱা কিন্তু প্ৰশাসনিক যিখিনি আইন শৃংখলা ৰক্ষা কৰা যিখিনি ব্যক্তি সেইখিনি পুলিচ কৰ্মচাৰি হওক বা অফিচৰ যিখিনি মানুহ আছিল তেওঁলোকৰ যথেষ্ট কষ্ট হৈছিল তেওঁলোকৰ কষ্টৰ সময়তো তেওঁলোকে কাম কৰিব লগীয়া হৈছিল বিশেষকৈ ডক্টৰখিনি বা নাৰ্ছখিনি সেইখিনিয়ে কষ্টৰ সময়তো যথেষ্ট মানে কষ্ট কৰিব লগীয়া হৈছিল গতিকে এইবোৰ

কি ক'ম কৰোণাৰ বিষয়ে আৰু কৰোণা মানুহৰ জীৱনৰ এটা বিভীষিকা আছিল গোটেই বিশ্বৰ কাৰণে এইটো এইটো এটা মহামাৰী আৰু যেনেকৈ এটা সময়ত প্লেগ ৰোগ হৈছিল প্লেগ ৰোগৰ জৰিয়তে যথেষ্ট মানুহ মৃত্যুবৰণ হৈছিল কৰোণাৰ কাৰণেও ভাৰতবৰ্ষকে ধৰি গোটেই পৃথিৱীত প্ৰতিখন দেশতে মৃত্যুবৰণ কৰিছিল মানুহে যথেষ্ট মানুহে মৃত্যুবৰণ কৰিছিল গতিকে কৰোণাৰ বিভীষিকা বহুত আছে বহুত বিভীষিকা আছে কিন্তু কৰোণা হোৱাৰ ফলত কিন্তু পৰিৱেশটোৰ বাতাৱৰণৰ ক্ষেত্ৰত কিন্তু যথেষ্ট নিকা হোৱা যেন মোৰ অনুভৱ হয় যথেষ্ট নিকা হৈছিল আৰু তে সেইটো চাবলৈ গ'লে প্ৰতিবছৰে অন্ততঃ এমাহ লকডাউন প্ৰতিখন দেশতে হ'ব লাগে একেলগে হ'ব লাগে গোটেই বিশ্বত তেতিয়া মানে গোটেই প্ৰাকৃতিক পৰিৱেশটোৱে এটা নতুন জীৱন পায় এটা নতুন এখন পৃথিৱীত বাস কৰা যেন লাগে জীৱ জন্তুৰ পৰা ধৰি সকলোৱে এখন সুন্দৰ পৃথিৱী পোৱা যেন অনুভৱ হয় গতিকে কৰোণা কালছোৱাত তাপমাত্ৰা কমি গৈছিল বৰ্তমান যি মানে যিটো হাৰত তাপমাত্ৰা বিকাশ হৈছে বাঢ়িছে প্ৰতি বছৰে যদি এনেকৈ বাঢ়ি যাবলৈ হয় যথেষ্ট দিগদাৰ আছে গতিকে আমি ভাবোঁ কৰোণা ভাল বেয়া সব আছে বনোৱা মেলা ক্ষেত্ৰতনো কি আৰু মানুহে বনাইছিলে খাইছিলে শুইছিলে হাগিছিলে সেইবোৰ আৰু কৰোণা সময়ত মেইনলি বিশেষ আৰু নকওঁ কৰোণা আকৌ এনেকুৱা এটা বিভীষিকা নহওক কিন্তু লকডাউনটো হওক প্ৰাকৃতিক পৰিৱেশৰ কাৰণে গতিকে আৰুনো কি ক'ম ভগৱানে সকলোকে শান্তি সুখ সমৃদ্ধিৰে ৰক্ষা কৰি থাকক ইমানেই আৰু